দাদা এতিয়া ৰাইডৰ ভাড়াটো দিবলৈ মোৰ হাতত কেছ পইচা নাই আপোনাৰ ওচৰত যদি গুগলপে' ফোনপে' আছে তাত মই ভাড়াটো দি দিম বুলি ভাবিছোঁ হ'ব নে